হয় দাদা মই মোবাইল এটা মানে চাব আহিছিলোঁ

আচ্ছা সেইটো কি মোবাইলটো

হয় হয়

হয় সেইটো ক'লাটো বৰ এটা ভাল লাগিছে বাৰু

আচ্ছা আচ্ছা আচ্ছা আচ্ছা হয় নেকি মো মোৰ ভাল লগাত মানে মোৰ ভাল লগাত আপোনাৰ অপ'টো ভাল লাগিছে

হয় হয় ঠিকে আছে দিয়ক তেনেহ'লে হয় হয়

হয় হয় ন নগদ ধন নগদ ধন